অ আইজনী অ এই এইবাৰ মই মানে জহা ধান বৰা ধান কৰিব নাপালোঁ যে তোমালোকৰ কৰিছে নেকি এই হ'ব দিয়া বাৰু মই আগতীয়াকৈ বুক কৰি থৈছোঁ লাগে দৰকাৰ পৰিলে মই আগতীয়াকৈ পইচা পা সব ৰেদি কৰি দি দিম আইজনী দেই অ অ দিম আৰু আজিকালি মানে আৰু এয়া জহা ধানৰ বোলে পোন্ধৰশ টকা মোন আকৌ বোলে বৰা ধানৰ বোলে এহেজাৰ টকা মোন গতিকে আৰু অকণমান তুমি নিজৰ বুলি পেলাই অকণমান কমাই ল'বা বাৰু মই অ এইবাৰ মানে মোৰ জহা ধান বৰা ধান নাই এই মানুহজনে মানে জহা ধান বৰা ধান খাই খুব ভাল পায় বৰা চাউলৰ ভাতে মানে মাটিমাহৰ আঞ্জাই আৰু এনে খুব ভাল পায় তাৰমানে আও জহা অ জহা চাউলৰ ভাতো ভাল পায় কেতিয়াবা আকৌ ভোকতো খাব মন যায় ন' ঘৰৰ পৰাই লৈ যাওঁ ভকতক খোৱাবৰ কাৰণে যে সেইটো কাৰণে তোমাক কৈ থৈছোঁ আৰু দেই ওম অ অ কিন্তু মোক দুমোন ঠিক কৰিয়ে থ'বা দেই দুমোন মানে মো মোৰ কাৰণে এক্সট্ৰাকৈ থৈ দিবা জহা এমোন বৰা এমোন হা মই তাতে ভাগৱত আহি যে ভাগৱততো লাগে বৰ দিগদাৰ মানে এতিয়া ভকতৰ কাৰণে শুকান পিঠা অ শুকান পিঠা বনাব লাগে জহা ধানৰ ভাত খোৱাব লাগে সেইটো কাৰণে অ অ অ অ অ আকৌ লগতে মোৰ বোৱাৰীজনীয়ে মানে পায়স খাই বৰ ভাল পায় ময়ো বৰ ভাল পাওঁ অ আইজনী ওম ওম ওম ওম অ ঠিক আছে মই তোমাকে আশা কৰিলোঁ আৰু দেই মই আৰু বেলেগত নিবিচাৰোঁ আৰু ওম ওম ওম ঠিক আছে বাৰু ঠিক আছে অ অ অ অ ঠিক আছে হ'ব দিয়া হ'ব আইজনী দেই অ আগতে মই বুকিং কৰি থৈছোঁ দিয়া এই সকলো ঠাইতে বিচাৰিব ভাল নালাগে নহয় অ তোমাক ভাল পাওঁ যে তোমাক ভাল পাওঁ যে সেইকাৰণে মই তোমাকে কৈছোঁ আৰু দেই আইজনী অ এই পোনপুনি জহা পোনপুনি জহা ই মই আনিছিলোঁ নহয় সেইদিনাখন একে বায়ি এশ টকা কিলো অ অ অ অ অ অ ও ও ওম আঠা নাই আঠা নাই এই মোৰ যোৱা বছৰ কিনি থোৱাটো একে ধুনীয়া আঠা আছিল অ আইজনী সেনেকুৱা বৰা ধান মই পোৱাই নাই এই এতিয়া আমাৰ চাউলখিনি হৈ গ'ল আজি শেষ হৈছে আৰু বৰা চাউলখিনি ঠিক আছে অ ওম ওম ওম ওম ওম ওম ওম ও হ'ব দিয়া ওম ওম ওম ওম হু বিচাৰিয়ে থাকিম আকৌ এই বছৰ কি আৰু অহা বছৰলৈও আৰু বিচাৰিম থৈ দিবা তুমি তুমি যদি মোক ভালপোৱা থৈ দিবা